মুকলি স্থানত শৌচ পেচাব কৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যিহেতু মুকলিত যদি শৌচ পেচাব কৰা হয় তাত বিভিন্ন মহ মাখি বিভিন্ন কীট পতংগৰ দ্বাৰা সেই বীজাণুবিলাক কঢ়িয়াই নি মানুহে খোৱা বিভিন্ন ধৰণৰ খাদ্যত পেলাই দিয়ে তাৰ পৰাই বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু বিয়পিব পাৰে সেইকাৰণে আজিকালি চৰকাৰেও বিভিন্ন আঁচনিৰ জৰিয়তে শৌচ আৰু পেচাব কৰাৰ কাৰণে বিভিন্ন ধৰণৰ শৌচাগাৰ তৈয়াৰ কৰি দিছে আৰু কিছুৱে নিজেও বিভিন্ন ধৰণৰ শৌচাগাৰ নিৰ্মাণ কৰি এইবিলাক শৌচ পেচাব ব্যৱহাৰ কৰে যিহেতু বাহিৰত শৌচ পেচাব কৰিলে বিভিন্ন বেমাৰৰ আশংকা থাকে সেয়েহে আজিকালি মানুহে বাহিৰত শৌচ পেচাব কৰাটো প্ৰায় দেখা পোৱা নাযায় প্ৰত্যেকেই নিজৰ সুবিধাৰ কাৰণে নিজেই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক বিভিন্ন আঁচনিৰ জৰিয়তে শৌচাগাৰ নিৰ্মাণ কৰি লোৱাটো দেখা আমি পৰিলক্ষিত হৈছোঁ গতিকে যদিও আমি মুকলিত কিবা কাৰণত শৌচ পেচাব কৰিব লাগে যিটো খুব পৰিতাপৰ বিষয় সেইকাৰণে আজিকালি কোনোৱে বাহিৰত শৌচ প্ৰেচাব কৰা আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে ইয়াৰ পৰাই বহুত বেমাৰ বিয়পাৰ শংকা থাকে সেইকাৰণে শৌচাগাৰ বা প্ৰেচাবগাৰ ব্যৱহাৰ কৰি শৌচ প্ৰেচাব কৰাটো নিশ্চয় বাঞ্চনীয় বুলি ক'ব পাৰি